হেল্ল' ৰীমা বাই অঁ ৰীমা বাইদেউ হয়নে অঁ এই বিহু পালেহিয়ে নহয় অঁ বিহু কাৰণে পিঠাপনা যোগাৰ কৰিছেনে নাই কৰা আৰু বোলো খবৰটো লওঁ অঁ মই সেই এইবাৰ আমাৰ হেৰি ধান খেতি বেছিকৈ কৰা হ'ল যে ধান চপাওঁতে অলপ দেৰি হ'ল সেইকাৰণে মোলৈও অলপ পিঠাপনা জা জলপান কি পাৰে যোগাৰ কৰি দিব পাৰিলে ময়ো হেৰি লাগি দিমগৈ আপুনি এনেই কি কি পিঠা বনাম বুলি ভাবিছে বাৰু

অঁ অঁ আমাৰ সেই গাঁৱতে ঢেঁকী আছে তাতে আমি দুইগৰাকী দুজনী গৈ পিনে হেৰি খুন্দিমগৈ আৰু পিঠাপনাও লগতে হেৰি সহায় কৰি দিমগৈ আৰু অলপ তেতিয়া মোকো অলপ দিব মই সেই ধানৰ কাৰণে ধান দেৰিলৈকে দাই থকা কাৰণে মানে দেৰি হ'ল আৰু সেই বুলি কাৰণে আপোনালৈ ফোন কৰিছোঁ হ'ব অঁ